হেল্ল'

অ' এইখন কমলা কমপ্লেক্সৰ মৰাণৰ কমকা কমপ্লেক্সৰ ম'বাইল দোকানখন নহয় জানো আপোনাৰ পৰা মই এডাল ভিভ' কোম্পানীৰ এডাল চাৰ্জাৰ আনিছিলো দেই চাৰ্জাৰডাল বেছিদিন হোৱা নাই এসপ্তাহমান হৈছে আৰু আপুনি দোকানৰ পৰা আপোনাৰ দোকানৰ পৰা আনিছিলো সেইদিনাখনি গৈ আৰু আপুনি ক'লে যে ভিভ' কোম্পানীৰ চাৰ্জাৰডাল বহুত ভাল আৰু সেই অনুপাতে মই চাৰ্জাৰডাল আনিলো কিন্তু মানে আপুনি যেনেকৈ ধৰণে মোক বুজাই ক'লে যে চাৰ্জাৰডাল বহুত লাষ্টিং কৰিব বহুত দিন যাব আৰু আপুনি মানে তেনেকৈ ক'লত মই চাৰ্জাৰডাল আনিলো ইমান পইচা দি আৰু পইচা দি অনা স্বত্বেও মই এতিয়া লগাই চাইছো খুব বেছি মোৰ এসপ্তাহমান হৈছেহে কিন্তু আপুনি মানে চাৰ্জাৰডাল ভাল হ'ব বুলি ক'লে কিন্তু মানে চাৰ্জাৰডাল যে এসপ্তাহ চলোৱাৰ পিছতে ম'বাইলটো মানে চাৰ্জ দিলে গৰম হৈ যায় আৰু চাৰ্জাৰডাল বেয়া হৈ যায় চাৰ্জ নলয় ম'বাইলত মানে কি এনেকুৱা আপুনি বস্তু দিলে আপুনিটো ভাল বুলিয়ে মোক দিছিলে আৰু আপুনি মোক ইমান বেয়া বস্তুটো ভাল বুলি কৈটো আপুনি দিব নালাগে ন' ওচৰ চুবুৰীয়া মানুহ আপুনি মানে এনেকৈতো ঠগিব নালাগে ন' আপুনিটো জানিব লাগে ওচৰ চুবুৰীয়া মানুহক এনেকৈ ঠগিলে আপোনাৰ দোকানখন কেনেকৈ চলিব কিন্তু আপুনিটো মোক ভালকৈ দিব লাগে হয় নাই ভাল বস্তু দিলেহে আপুনি কাষ্ট'মাৰ পাব কিন্তু আপুনি মানে ইমান বেয়া বস্তুটো দি আপুনি মোক কে'লে ঠগিলে বাৰু আৰু এতিয়া আপুনি যে মোক হেৰি কৰিব লাগিব মানে যেনেকৈ উপায় হ'লেও মোক মানে চাৰ্জাৰডাল মই ঘূৰাই দিম আৰু আপুনি মোক পইচাটোও ৰিটাৰ্ণ মাৰিব লাগিব নহ'লেটো মই আপোনাক মানে কি কৰিম মান মানে মানুহজন যাবলৈ হ'লে মানে আপোনাক বেয়া ধৰণে গালিও পাৰিব বা কিবা এটা বেয়াকৈ ক'ব আপুনি বেয়া পাব বয়োজ্যেষ্ঠ মানুহ আৰু আপোনালোকে এখন দোকান চলাইছে আপুনি আৰু এনেকুৱা কাষ্ট'মাৰকটো এনেকুৱা ব্যৱহাৰ এনেকুৱা কৰিব নালাগে বেয়া বস্তু দি ভাল বুলি ক'ব নালাগে আপুনিটো জানিব লাগে ন' সেইটো কাৰণে আপোনালোকে যিমান পাৰে ভালকৈ দিব লাগে এতিয়া মোক মানে আপুনি মানে যেনেকৈ হ'লেও আপুনি মোক মানে পইচাটো ৰিটাৰ্ণ কৰিব নে আৰু বেলেগ চাৰ্জাৰ এডাল দিব আপুনি মোক মানে চাৰ্জাৰডাল মানে ভালকৈ দিবই লাগিব ভল মানে পইচাটোতো আপুনি ৰিটাৰ্ণ নকৰিলে মানে মোকতো চাৰজাৰডাল ঘূৰাই দিব লাগিব হয় নাই আপুনি মোক মই কাইলৈ গৈ আছো আৰু আপুনি মোক মুঠতে যেনে তেনে মোক চাৰ্জাৰডাল দিব আৰু নহ'লে মোক পইচা ঘূৰাই দিব লাগিব আৰু এনেকুৱা বেয়া বস্তুটো আপুনি দি মেলি আপুনি ভাল বস্তু বুলি ক'ব নালাগে নহয় আৰু মই তেনেকৈ কৰিলে মই কেনেকৈ চলিম বাৰু কওকচোন বাৰু আৰু মইটো মোৰ বিশেষ প্ৰয়োজন ন' চাৰ্জাৰডাল সেইটো কাৰণেইটো আপোনাৰ দোকানৰ পৰা ওচৰ চুবুৰীয়া ওচৰৰ দোকান বুলি আনিবলৈ গৈছিলো আপুনি ইমান বেয়া চাৰ্জাৰডাল দিলে মোক আৰু আপুনি মোক এতিয়া মোক চাৰ্জাৰডাল দিবই লাগিব তাৰমানে মই কাইলৈ গৈ আছো আপুনি মোক মানে চাৰ্জাৰ দিব লাগিব আৰু মই কাইলৈ দহটা বজাত আপুনি দোকান খুলিব আৰু মই গৈ আছো আৰু মোক চাৰ্জাৰ মানে আনিবলৈ গৈ আছো নহ'লে মোক চাৰ্জাৰ পইচা ঘূৰাই দিব লাগিব নহ'লে মোক নতুন চাৰ্জাৰ এডাল দিব লাগিব আৰু গৈ আছো তেনেহ'লে আপুনি চাৰ্জাৰ আৰু আনি থ'ব নে আছে নে নাই মই সেইটো নাজানো কিন্তু মোক চাৰ্জাৰডাল লাগিব গৈ আছো মই আপোনাৰ ওচৰলৈ কাইলৈ